অসমীয়া ভাষাটো শুনিবলৈ শুৱলা অসমীয়া ভাষাত মধুৰতম আছে ভাষাটো কওঁতে শুদ্ধ উচ্চাৰণে ক'ব লাগে ভাষাটোৰ প্ৰতিটো শব্দৰে বিভিন্ন ধৰণৰ অৰ্থ প্ৰকাশ হয় ভাষাটোৰ শব্দবোৰৰ গাঁঠনিত জটিলতা আছে